পাঁচ পাঁচ দুহেজাৰ তিনি চাৰি তিনি দুহেজাৰ চাৰি তিনি ছয় দুহেজাৰ পাঁচ সাত আঠ দুহেজাৰ ছয় দহ এঘাৰ দুহেজাৰ সাত